হেল্ল' অঁ এইখন বাৰু দাস জোতাৰ দোকান হয়নে অঁ অঁ ঠিক আছে হেৰি বাৰু এনেকুৱা পাম্প শ্বু মানে ফ্লেট পাম্প শ্বু পামনে আপোনাৰ তাত হিলৰ নহয় ছাইজটো পাঁচ নম্বৰ পাঁচ নম্বৰ ছাইজ হ'বনে আছে অঁ হেৰি বাটাৰ হ'ব নেকি বাৰু বাটাৰ হ'ব ন দামটো কওকচোন বাৰু কেনেকুৱা কেনেকুৱা দাম বাটাৰ সাতশ পঞ্চাছ অঁ এইটো মানে অকণমান তাতকৈ কম কৰিব নোৱাৰিবনে বাৰু সাতশ পঞ্চাছতকৈ মোৰ মানে বাজেটখন অকণমান তাতকৈ কমৰ বিছাৰিছিলোঁ অণনমান মানে বেছি হৈছে আৰু অলপ কমাব আৰু নহয় পচন্দটোতো বাৰু হৈছে কিন্তু অলপ কমালে মানে আপুনি যদি অকণ কমাই তেতিয়া ল'ব পাৰিম আৰু পচন্দ হৈছে যেতিয়া আৰু অকণমান কমাই আপুনিও কমাই দিয়ক আৰু ময়ো ল'ব পাৰিম তেতিয়া ময়ো সুবিধা হ'ব ল'বলৈ পঁচিশ টকা আৰু অকণমান নোৱাৰিব ন হ'ব দিয়ক আৰু তেনেহ'লে পচন্দো হৈছে যেতিয়া লওঁ আৰু দিয়ক হ'ব কিমান হ'ব সাতশ অঁ অঁ হ'ব হ'ব দিয়ক ঠিক আছে তেনেহ'লে ৰেডী কৰি দিয়ক আৰু আনি পেলাই হ'ব তেন্তে ঠিক আছে